হেল্ল' ধেমাজি ধাবা হয়নে বাৰু মই লখিমপুৰৰপৰা ধেমাজিলৈ আহি আছোঁ অকণমান সময়টো দেৰি হ'ব প্ৰায় বাৰটা এটামান বাজিব পাৰে গতিকে আপুনি কেইটামান বস্তু খাদ্য খাদ্য অৰ্ডাৰ কৰিছোঁ যোগান ধৰিব পাৰিবনে